হেল্ল' বিটু অঁ বিটু অঁ ভাল অঁ মোৰ বৰ ভাল নহয় মোৰ অলমান প্ৰব্লেম চলি আছে নহয় নহয় মোৰ মানে আধাৰ কাৰ্ডটো হেৰালে তাকে এতিয়া কি কৰোঁ মই ভাবি পোৱা নাই এই নকল আধাৰ কাৰ্ডটো ক'ত উলিয়াব পাৰিম তই কিবা জান নেকি নহয় নহয় নহয় মই মানে তিতাবৰ গৈছিলোঁ বাইদেউ ঘৰলৈ যাওঁতে এনেই যোৰহাটৰ হোটেল এখনত মই চাহ খাবলৈ সোমাইছিলোঁ তাত সম্ভৱ পাৰ্চৰপৰা পইচা উলিয়াওতেনে পাৰ্চৰপৰা আধাৰ কাৰ্ডটো পৰি গ'ল যেন লাগিছে এতিয়া এই নকল আধাৰ কাৰ্ডটো ক'ত উলিয়াব পাৰিম তোৰ কিবা আইডিয়া আছে নেকি ক'ত ক'ত দেৰগাঁৱত দেৰগাঁৱৰ ক'ত অঁ নাৰিকলগুৰি হয় হয় অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে মই যাম বাৰু তেতিয়া মই কাইলৈ মানলৈ যাম বাৰু তাত কেইটা বজাত চাৰে দহটা অঁ হ'ব হ'ব হ'ব অঁ পাৰিলে তয়ো আহিবিচোন এপাক মই ভালকে নাজানো অফিচটো চিনি নাপাওঁ তই যদি চিনি পাৱ ধৰ তই গৈ থকা মানুহ তই দেখাই দিব পাৰিবি তই লগত গ'লে ভাল হ'ব নাই নাই নাই নাই অৰিজিনেলটোৱে হেৰালে ডুপ্লিকেট মই ৰখা নাছিলোঁ লগত হয় অঁ হ'ব বাৰু যাম বাৰু মই তই খালি ওলাই আহিবি মই আগতে যোৱা নাইতো তালৈ চিনি নাপাবও পাৰোঁ তই তেনেহ'লে তই দহটা বজাত ওলাই আহিবি অঁ হ'ব অঁ ডকুমেণ্টছ কিবা নিব লাগিব নেকি হয়নে অঁ ঠিক আছে ঠিক আছে লৈ যাম বাৰু অঁ নহয় আগতে মই ইয়াতেই উলিয়াইছিলোঁ এই এইখিনি দানীচাপৰি বুলি কয় তাত পঞ্চায়তত আগতে আধাৰ কাৰ্ডৰ কাম কৰিছিলে তেতিয়া মই তাতেই উলিয়াইছিলোঁ এতিয়া বৰ্তমান সেইটো বন্ধ হৈ আছে অঁ অঁ সেইকাৰণে তোক সুধিলোঁ মই এতিয়া ক'ত উলিয়াব পাৰিম ধৰ ক'ত কামটো হ'ব অঁ ঠিক আছে হ'ব বাৰু তেনেহ'লে কাইলৈ মই যাম বাৰু তই খালি আহিবি তই নহাকৈ নেথাকিবি অঁ হ'ব হ'ব লৈ যাম লৈ যাম অঁ আছে আছে আছে অঁ ঠিক আছে অঁ অঁ হ'ব হ'ব হ'ব